ইণ্টাৰনেটে সংবাদ মাধ্যমত বহুলভাৱে প্ৰভাৱ পেলাইছে আজিৰ দিনত ছপা মাধ্যমতকৈ সামাজিক মাধ্যমৰ যোগেদি সকলোবিলাক তথ্য আমি ইণ্টাৰনেটৰ দ্বাৰা পাবলৈ সক্ষম হৈছোঁ আমি মোবাইলত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰোঁ বা কম্পিউটাৰৰ যোগেদিও আমি ইণ্টাৰনেট সংযোগ স্থাপন কৰি পৃথিৱীৰ বিভিন্ন ধৰণৰ বা বাতৰি বা খবৰ আমি আদান প্ৰদান কৰিব পাৰোঁ ইণ্টাৰনেটে আমাক আমি নজনা বহুতো কথা বা বহুতো তথ্য আমি ইণ্টাৰনেটৰ দ্বাৰা লাভ কৰিবলৈ সক্ষম হওঁ গতিকে ইণ্টাৰনেটটো এতিয়া পৃথিৱীৰ এটা বহুল ব্যৱহৃত যন্ত্ৰ ৰূপে প্ৰতিষ্ঠিত হৈছে গতিকে ইণ্টাৰনেটৰ দ্বাৰা আমি বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হওঁ